অসমৰ বাহিৰলৈ প্ৰথমবাৰ যাওঁতে মানে মোৰ যথেষ্ট আনন্দ মানে কেনেকুৱা ভাল লাগিছে মই বুজাব নোৱাৰোঁ মানে এনেকুৱাই ভাল লাগিলে এটা আপোনাৰ ফ্লাইটত গ'লোঁ ফ্লাইটত মানে প্ৰথমবাৰ মই ফ্লাইটত উঠিছোঁ তাত উঠি মানে তাত আৰু গৈ মেলি থাকিলোঁ কৰিলোঁ খাই বৈ মানে তাতো যথেষ্ট মানে হোটেলবিলাকতো মানে বহুত কিবা ভাল লাগিলে হোটেলত মানে বহুত বস্তুৰ দাম সাধাৰণ বস্তু এটা আমাৰ অসমৰ নিচিনা নহয় আৰু বস্তুৰ দাম তাত বহুত বস্তুৰ দাম হোটেলবিলাকত আৰু ভাত বেছি পোৱা নাযায় তাত বেছিভাগ ৰুটি বা এনেই কেঁচা ফল মূল বেছি খাই মানুহে দেখিলোঁ তাত তেনেকুৱা মানে আৰু আৰু মানে এতিয়া নেদেখা মানুহ দেখিলোঁ মানে ধৰক এইবোৰ এই নিগ্ৰো মানুহবিলাক বেছি দেখিছোঁ মানে ইমানেই মানে শকত ডাঙৰ ক'লা ক'লা মানুহবিলাক দেখিলোঁ মানে দেখি মানে আপোনাৰ কৈছোঁ নহয় নিজৰ জেগাডোখৰ মনত পৰা নাই মানে ইমানেই ভাল লাগিছে নহয় এনেকুৱা আকৌ ডাঙৰ হস্পিটেলবিলাকত সোমালোঁ ডাঙৰ হস্পিটেল দুখনমানো চালোঁগৈ মানে কেনেকুৱা মানে আনন্দত মানে সিমান একে নিজৰ জেগাডোখৰ মানে অনুভৱেই কৰিবপৰা নাই আৰু তাৰ যিটো দেলহী ৰাস্তা মানে আমাৰ ইয়াৰ অসমৰ ৰাস্তাৰ লগত নিমিলে মুঠতে গুৱাহাটীৰ ৰাস্তাৰ লগত এই অলপো মানে মিলেই নাই আৰু ইমানেই ধুনীয়াকৈ মানে সজাই থৈছে ৰাস্তা পদূলিবিলাক আৰু তাত মানে খুব ডাঙৰ ডাঙৰ নিমগছ দেখিলোঁ নিমগছবিলাক মানে ইমান ডাঙৰ ডাঙৰ বাংলাবিলাকৰ মুখৰ আগত মানে ডাঙৰ ডাঙৰ নিম আৰু ইমানেই নিমগছ আছে মানে তাত তাৰপিছতে মানে আপোনাৰ ফটোককৈ মানে আপোনাৰ হোটেল এখনলৈ যাওঁ বুলিলে যাব নোৱাৰে কিন্তু চাহ অকণ খাবলৈ মন গ'লেও য'ত ত'ত মানে গাড়ী ৰখাবলৈ সুবিধা নাই যিকোনো এটা চাম বুলিলেও মানে এপাক ঘূৰিব লাগে যেনি যাব লাগিব তেনিহে আৰু যধে মধে মানে তাত গাড়ী চলাবলৈ উপায় নাই এনেকুৱা মানে ভাল লাগিলে আকৌ এইখন আপোনাৰ এই তলেদি যোৱা ট্ৰেইনখন দেখিলোঁ সেইখন চায়ো আপোনাক খুব ভাল লাগিলে মানে কেনেকুৱা ভাল লাগিলে মানে বুজাব নোৱাৰি আৰু মই অসমলৈ অসমৰপৰা মানে প্ৰথম বাহিৰলৈ এইবাৰেই গৈছোঁ আৰু এতিয়া যাবলৈ এনেই মনো গৈ আছিলে সুবিধা পাই পেলাই মানে পূৰা চালোঁগৈ আৰু ভাল লাগিলে ইমানেই আৰু